অঁ টংকেশ্ৱৰী বাইদেউ হয়নে এই আপোনালোকৰ ঘৰত হেনো গাখীৰ বিকে অঁ মোক এই ভাদ মাহৰ বিছ তাৰিখে গাখীৰ দহ লিটাৰ লাগিছিলে দিব পাৰিবনে অঁ আপুনি মোক দৈ দিব আপুনি দহ লিটাৰ আৰু এৱাঁ দিব দহ লিটাৰ অঁ আপুনি কেনেকৈ লৈছে গাখীৰ দাম কেনেকুৱা দৈ দৈ আৰু এৱাঁ সমানেই দাম নেকি ঠিক আছে ঠিক আছে তেতিয়াহ'লে জৰুৰ মই পামেই হ'ব দিয়ক